আমাৰ ঘৰত জন্তু ঢেৰ আছে কুকুৰ আছে মেকুৰী আছে গৰু আছে সিহঁতক আমি বহুত প্ৰতিপালন কৰোঁ কেলৈ গৰুৱে খেৰ খাব নোৱাৰিলে মানে আমি ঘাঁহ কাটি খোৱাওঁ পাহাৰৰ কিনাৰত তাৰপিছতে দানা কাটি খুৱাওঁ দানা কাটি খুৱাই থৈ পেলাহেনি আকৌ তেহেঁতক নাম দি মাতোঁ নাম দি মাতিলে হেতি দৌৰি আহে এটা নাম ৰঙাই এটা নাম এজনীৰ নাম বগী এজনীৰ নাম ৰাঙলী এজনী নাম হেৰি পমিলি কি কয় বোলে সেইধৰণে নাম কাঢ়ি মাতি দিলে হেতি দৌৰি আহে মেলাৰ দিনত এতিয়া বন্ধা দিনত সিহঁতক আৰু সেই ঘৰত এই কি কয় বোলে দানা খুৱাওঁ তাৰপিছতে আকৌ দুপৰীয়া হ'লে পানী দুবাৰ তিনিবাৰ খুৱাওঁ খুৱাই কৰি সিহঁতক আমি প্ৰতিপালন কৰোঁ যদি আকৌ কুকুৰ মেকুৰীকেইটাকো কুকুৰ মেকুৰীৰ যিকেইটা আছে আমাৰ ঘৰত সেইকেইটাইও মাংস মাছ নহ'লে ভাত নাখায় মাছ লাগিবই নহ'লে মাংস লাগিবই সিহঁতক ভালকৈ প্ৰতিপালন কৰি আমি গা পা ধুৱাই সিহঁতক সেনেকৈ ধৰণে পালন কৰোঁ আৰু মাছ নহ'লে নহ'বই সিহঁতৰ কাৰণে মাছ লাগিবই কিন্তু এতিয়া সেইকাৰণে আমি সেই মেকুৰীজনীকো তেনেধৰণেই মেকুৰীয়ে একদম মেও মেওকৈ আহি মুখৰ আগত থিয় হৈ থাকিবই থিয় হৈ থাকিলে সিহঁতক আকৌ মাছ আনি পেলাহেনি ভাত দিব লাগিব ভাত খাই মেলি তেতিয়া সিহঁতি তেতিয়া আঁতৰ হ'ব আক সেইটো বুলি আকৌ মেকুৰীৰ কাৰণে আকৌ মাছো থৈ দিব নোৱাৰি মেকুৰী একদম চুৰ কৰি হ'লেও খাই দিব অঁ মেকুৰী চুৰো আছে বাৰু কুকুৰকেইটা খাই খালী আৰু বাহিৰত দিয়া নহয় বাহিৰত হেতি সেনেকৈয়ে ধৰণে খায় আৰু মাছ মাংস নহ'লে কিন্তু নাখায়